হেল্ল' দাদা মই অলপ আগতে আপোনালোকৰ তাৰপৰা কেব এখন বুকিং কৰিছিলোঁ কিন্তু ডাইভাৰজন এতিয়াও আহি পোৱাহি নাই গতিকে মই এইটো কেনচেল কৰিব বিচাৰোঁ